আমি অসমৰ অসমীয়া আৰু অসমৰ অসমীয়া হিচাপে আমাৰ ৰন্ধন প্ৰণালী বিশেষ গুৰুত্বপূৰ্ণ এটা ভূমিকা দেখা যায় আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা ৰান্ধনীশালত যেতিয়া ৰান্ধনীবিলাকে প্ৰৱেশ কৰে তেতিয়া আমাৰ বিশেষকৈ আমাৰ বৰপেটা অঞ্চলৰ বৰপেটা অঞ্চলৰ ৰন্ধন প্ৰণালীবিলাক অলপ সুকীয়া হয় আৰু এই সুকীয়া ধৰণৰ খাদ্যবিলাক আমাৰ অন্যান্য অঞ্চলত পোৱা নাযায় কিন্তু এতিয়া আমাৰ কি হৈছে লাহে লাহে এই ৰন্ধন প্ৰক্ৰিয়াবিলাক গোটেই অসমত সুলভ হ'ব ধৰিছে গতিকে কথাটো হ'ল আমাৰ ৰন্ধন আৰম্ভ কৰাৰ আগতে আমি কি কি আমাৰ বস্তুবিলাক আমি যোগাৰ কৰিব লাগে আমাৰ বৰপেটীয়া অঞ্চলত আমাৰ বৰপেটীয়া ৰন্ধন প্ৰণালীত আমি আগৰ দিনত খৰি ব্যৱহাৰ কৰিছিলোঁ খৰি ব্যৱহাৰ কৰোঁতে আমাৰ যিটো চৌকা আছিল সেই চৌকাবিলাক ব্যৱহাৰ কৰিছিল মাটিৰ চৌকাবিলাক আৰু মাটিৰ চৌকাবিলাকত খৰি ব্যৱহাৰ কৰি আমি কেৰাহিত কেৰাহি আছিলে আৰু সেই কেৰাহিবিলাকত আমি কি কৰিছিলোঁ ভাত আঞ্জা বনাইছিলোঁ আৰু সেইবিলাক আমি পৰিৱেশন কৰিছিলোঁ ঠিক তেনেদৰে আমাৰ কৰচ আছিল কৰছ আমি যিটো হেতা বুলি কওঁ আমি কৰচ কৰচ ব্যৱহাৰ কৰিছিলোঁ খন্তি ব্যৱহাৰ কৰিছিলোঁ আৰু দালি ঘুটি দিয়াৰ কাৰণে আমি নানান বাঁহৰ সঁজুলি আমি প্ৰস্তুত কৰি লৈছিলোঁ এই আটাইবিলাক বস্তু প্ৰস্তুত কৰি লৈ আমি ৰান্ধনীশালত প্ৰয়োগ কৰিছিলোঁ আৰু ৰান্ধনীশালত প্ৰয়োগ কৰিবলৈ যাওঁতে ৰান্ধনীয়ে আমাৰ বিশেষ ধৰনৰ সাজ সজ্জা পৰিধান কৰা আমি দেখিবলৈ পাইছিলোঁ আমাৰ ৰান্ধনীশালত আমাৰ মায়ে বা আইতাই বা অন্যান্য যিবিলাকে ৰান্ধনীশালত প্ৰৱেশ কৰিছিল তেওঁলোকৰ এটা সুকীয়া পোছাক আছিল আৰু সেই পোছাক পৰিধান কৰিহে মানে তেওঁলোকে পাকঘৰত প্ৰৱেশ কৰিছিল তাৰোপৰি আমাৰ বিভিন্ন আছিলে সকলো মানুহেই আমাৰ পাকঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু তাৰে ব্যৱস্থা আছিল কিয় নোৱাৰে যে সেই সময়ৰে পৰাই হয়তো আমাৰ সমাজখনত এটা চাফ চিকুণতাৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছিল তাৰ কাৰণে আটাইবিলাক মানুহ তাত প্ৰৱেশ কৰিব পাকঘৰত প্ৰৱেশ কৰিব পাৰা নাছিল আৰু যিজন ৰান্ধনীয়ে ৰান্ধিব তেওঁ সুন্দৰ পৰিপাতিকৈ গা পা ধুই মানে এটা নতুন ড্ৰেছ পৰিধান কৰিহে পাকঘৰত সোমাইছিল আৰু ৰান্ধান ৰন্ধাৰ আগতেই গোঁসানীক আমি প্ৰনাম কৰা আমি দেখিবলৈ পাইছিলোঁ ল লক্ষী দেৱীক আমি প্ৰাৰ্থনা কৰা দেখিবি দেখিবলৈ পাইছিলোঁ আৰু হেৰি আমাৰ অগ্নিদেৱতাক আমাৰ মানে প্ৰাৰ্থনা কৰা আমি দেখিবলৈ পাইছিলোঁ আৰু তেতিয়াই আমাৰ মাছবিলাক কেনেকৈ বাচিব লাগে বা কেঁচা পাচলিবিলাক কি কেনেকুৱা কেনেকুৱা ধৰণে কাটিব লাগে আমাৰ ঔ টেঙাৰ আঞ্জা আমি কেনেকৈ ঢেঁকীত খুন্দি আমি খাব লাগে বা ভাতত দি খাব লাগে তেনেকুৱা বিভিন্ন খাদ্য তালিকাবিলাক ৰান্ধনীয়ে প্ৰস্তুত কৰিছিল আৰু ঠিক ঠিক ৰন্ধাৰ আগে আগে আটাইবিলাক যা যোগাৰ কৰি লৈছিল এনেকুৱা প্ৰস্তুতিবিলাক কৰিবলৈ যাওঁতে আমাৰ কি হৈছিলে ৰান্ধনীৰ মানে দক্ষতাৰ পৰিচয় দাঙি ধৰিছিলে আৰু সেই সময়ত কি হৈছিল আমাৰ ৰান্ধনীশালত বিশেষকৈ মা মছলাৰো ব্যৱহাৰ নাছিলে জালুক জিৰা ঠিক তেনেকুৱা আমাৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিল আৰু শুকান জলকীয়া কেঁচা জলকীয়া এইবিলাক ব্যৱহাৰ কৰিছিল এইবিলাক ব্যৱহাৰ কৰি কি কৰিছিলে তেওঁলোকে ৰান্ধন বাঢ়নবিলাক আমাৰ ৰান্ধনীবিলাকে কৰিছিলে আৰু এই কৰাৰ বিনিময়ত কি হৈছিলে মানে সেই সময়ত ৰান্ধনীবিলাকে যিটো মানে খাদ্যৰ জুতি দিছিলে সেই খাদ্যৰ জুতি আজি সমাজ ব্যৱস্থাত আমি দুই চাৰিজনে কোৱা শুনিবলৈ পাওঁ যে তেনেকুৱা জুতি আৰু আজি আমি নাপাওঁ আগতে যেনেকুৱা আছিল ৰান্ধন বাঢ়নবিলাক ৰান্ধন বাঢ়নবিলাক বুলি কওঁতে আমাৰ খাৰ খলিহা এইবিলাক ব্যৱহাৰ হৈছিল টেঙা ব্যৱহাৰ হৈছিল আমাৰ জলফাই টেঙঅৰ আঞ্জা বনাইছিল তাৰে পিছত মানে আম্ৰা বুলি কওঁ আমি অমৰা টেঙা অমৰাটো বনাইছিল এইবিলাক আটাইবিলাকে নতুন নতুন পদ্ধতিতে তেওঁলোকে আমাক পৰিৱেশন কৰাইছিল ৰান্ধনীবিলাকে আৰু এইবিলাকৰ ঔষধি গুণো যথেষ্ট আছিল যেনেকুৱা পেট কামোৰণি হ'লে আমাৰ আম্ৰা টেঙাৰ আঞ্জা খুৱাইছিল ঠিক ঔ টেঙাৰ আঞ্জা গৰমৰ দিনত ঔ টেঙাৰ আঞ্জা বা সেই সময়ত এটা ৰন্ধন প্ৰণালীৰ বিশেষ গুৰুত্ব আছিল যেনেকৈ ধৰক বুঢ়া বৰালি পকা তেতেলি তেনেকুৱা বিভিন্ন শব্দৰ আমি প্ৰয়োগ হোৱা আমি সেই সময়ত দেখিছিলোঁ মানে এইবিলাক আমাৰ অসমীয়া সমাজত বৰপেটীয়া অঞ্চলত বিশেষত্ব এইবিলাক আমাৰ খাদ্য প্ৰণালী আমি দেখিবলৈ পাইছিলোঁ সেই সময়ত আলু দম বা তেনেকুৱা খাৰ খলিহনা বা মাছ খাৰত দিয়া বা মুৰিঘণ্ট বনোৱা এইবিলাক যিবিলাক পদ্ধতি আছিল সেই আটাইবিলাক পদ্ধতি এটা সুন্দৰ সুন্দৰ পদ্ধতি আছিল আৰু এই আটাইবিলাক পদ্ধতিৰ জৰিয়তে আমাৰ কি হৈছিল সেই সময়ত ৰান্ধনীবিলাকে তেওঁলোকৰ সেই আমাৰ বটলেই হওক বা প্লাষ্টিকৰ টেমাতেই হওক বা তেনেকুৱা ৰাখিছিল কিন্তু আজিকালি যিহেতু এটা সভ্যতাৰ দিশত আগবাঢ়িলে মানুহে এটা উন্নত চিন্তাধাৰাৰে উন্নত গেছৰ ব্যৱহাৰ হ'ল বা চুলা ব্যৱহাৰ হ'ল তাৰ পৰা বিভিন্ন ধৰণৰ মা মছলা বিভিন্ন খাদ্যবিলাক আহিল গতিকে এতিয়া পুৰণা সামগ্ৰীবিলাক আমাৰ মোটামুটি খাৰ খলিহনা বস্তুবিলাক এতিয়া আমাৰ নোহোৱাই হ'ল পাকঘৰত এতিয়া কি হ'ল আমাৰ আহি নতুন নতুন যিবিলাক খাদ্য়তালিকা প্ৰস্তুত কৰিলে সেইবিলাক আহি আমাৰ ৰান্ধনীশালত দখল কৰিলে আৰু এই দখল কৰাৰ পিছত আমাৰ পুৰণা খাদ্য তালিকাখন গুচি এতিয়া স্পাইচি নতুন ধৰণৰ খাদ্যবিলাক আহি প্ৰৱেশ কৰিলে গতিকে নতুন ধৰণৰ খাদ্যভ্য়াসো আমি নতুনকৈ গঢ় দিব লগা হ'ল এতিয়া কম্পেয়াৰ কৰিব লাগিব যে সেইবিলাক খাদ্যই ভাল আছিল নে এইবিলাক খাদ্যই ভাল আছিল এতিয়া আমি আৰু সেইবিলাক মানে বুজি নোপোৱা হৈ গ'লোঁ আৰু এইবিলাক এতিয়া ৰাইজৰ হাতত দি দিলে যে তেতিয়া আৰু এতিয়াৰ মাজৰ পাৰ্থক্য কি তেতিয়াৰ ৰন্ধনশালৰ যিবিলাক সামগ্ৰী এতিয়াৰ ৰন্ধানশালৰ যিবিলাক সামগ্ৰী দুয়োটাৰ মাজত বহুত প্ৰভেদ হ'ল আৰু আটাইবিলাক প্ৰভেদে কি কৰিলে আমাৰ খাদ্যতালিকাবোৰৰো এটা সুন্দৰ মানে এটা পৰিৱৰ্তন কৰি এটা নতুন জুতি এটা সৃষ্টি কৰিলে